পজিটিভ এক্সপেৰিয়েঞ্চ ক'বলে গ'লে মোৰ তাত থকা মোবাইল ফোনটো মোবাইল ফোনটোৰ পজিটিভতো বহুত আছে ক'ব গ'লে কাৰণ আজিৰ দিনত মোবাইল ফোনটোৱে মানুহৰ আপোনাৰ জীৱনৰ এটা সফলতাৰ দিশৰো কাৰণ আৰু ডাঙৰ বিফলতা দিশৰো কাৰণ গতিকে মোবাইলটো আপুনি সফলতাৰ দিশত ল'ব বিচাৰিব নে বিফলতাৰ দিশত ল'ব বিচাৰিব সেইটো নিজৰ ওপৰত ডিপেণ্ডেবল হয় এক্সোৱেলি মোৰ মইতো বহুত সফল হৈছো এই মোবাইল ফোনটোৰ যোগেদি কাৰণ মোবাইল ফোনটোৱে ফোনটোৰ দ্বাৰা ধৰক আপুনি কিবা এটা বস্তু নাজানে বা কিবা এটা বস্তু আপুনি জানিব বিচাৰিছে আপুনি গুগলত চাৰ্ছ কৰিয়ে পাব কিবা ৰন্ধা বঢ়াৰ ক্ষেত্ৰতে হওক বা কিবা যিকোনো বস্তু এটা কিবা ঠিক কৰিবলে আপুনি পৰা নাই গতিকে আপুনি ইউটিউবত চাৰ্ছ কৰক ইউটিউবত চাৰ্ছ কৰিলেই পাব বা আপুনি চাকৰি সন্ধানত আছে আপুনি চাকৰি সন্ধানত তেতিয়াহ'লে আ আজিকালি বহুত বিভিন্ন ধৰণৰ এপছ আছে যি য'ত নেকি আপুনি ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি চাকৰিও আপুনি যি জেগাত বিচাৰে যেনেকুৱা ধৰণৰ চাকৰি বিচাৰে আপুনি সেই যে চাকৰিও আপুনি গ্ৰহণ কৰিব পাৰিব আপুনি সুবিধা পাব সেই চাকৰি কৰিবৰ কাৰণে বা আপুনি ব্যৱসায় কৰিব বিচাৰিছে দে আপোনাৰ ওচৰে পাজৰে ধৰক তেনেকুৱা কোনো মানুহ নাই যোনে আপোনাক ব্যৱসায়ৰ বিষয়ে ভাল কিবা এটা অভিজ্ঞতা থকা ব্যৱসায় এজনে ধৰক আপোনাক সেইখিনি দিহা পৰামৰ্শ দিব গতিকে আপোনাৰ যদি ওচৰত তেনেকুৱা মানুহ নাইকীয়া তেনেহ'লে আপুনি ধুনীয়াকে মোবাইলটো উলিয়াই ইউটিউবত চাৰ্ছ কৰিব যে আপুনি কোনটো ব্যৱসায় কৰিব বিচাৰিছে আও সেই ব্যৱসায়টো কৰিব হ'লে প্ৰথমতে আপুনি কেনেধৰণে কাম কৰিব লাগিব কি কৰিব লাগিব গোটেই কামখিনি ও কথাখিনি আপুনি যেতিয়া জানিব বিচাৰিব আপুনি ইউটিউবত চাৰ্ছ কৰিলেই হ'ল আপুনি ইউটিউবত চাৰ্ছ কৰিলে বিভিন্ন ধৰণৰ বিভিন্নজনে সেই দিশতো দিহা পৰামৰ্শ দিব গতিকে আপুনি চাওক আপুনি আন দচটা ভিডিঅ' চাওক তাৰ পৰা যিকিটা তাৰপৰা আপুনি কালেক্ট কৰিব পাৰে যিকিটা আপোনাৰ দিহা পৰামৰ্শই পজিটিভ বা মিলিছে সেইকেইটা আপুনি নোট কৰি ৰাখক তেনে তেনেকে আপুনি এটা ব্যৱসায় এটা ধুনীয়া সুন্দৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব মানে অকল এইবিলাক ক্ষেত্ৰতে নহয় আপুনি কোনোবা বন্ধু বান্ধৱী বা কাবাৰ লগত আপুনি বহুত দিন হেৰি কৰা নাইকীয়া টেক্সট কৰা নাই বা বহু দিন আপোনালোকে লগ পোৱা নাই আপোনালোকে মোবাইল ফোন যোগে আপোনালোকে লগ পাব পাৰিব এই কথা পাতিব পাৰে ভিডিঅ' কল কৰিব পাৰে কিবা অসুবিধা হ'লে আপোনাৰ মোবাইল ফোনটোৱে একমাত্ৰ সাৰথি আপোনাৰ ব'ৰ লগা সময়ত আপোনাৰ এইটোৱে মোবাইলটোৱে একমাত্ৰ সাৰথি আৰু আজিকালি ডিজিটেল মাৰ্কেটিং হৈ গ'ল গোটেই ইণ্ডিয়া ডিজিটেল হৈ গ'ল গতিকে বহুত প্লেটফৰ্ম আছে আজিকালি য'ৰ পৰা আপুনি মোবাইল ফোনৰ যোগে ঘৰতে বহি বহি আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰিব আৰু তেনেকুৱা বহুতো আজিকালি কৰিয়ে আছে তেনেকুৱা বহুতো উদাহৰণ আছে সেইবিলাক মই এতিয়া ক'ব গ'লে ধৰক ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব গতিকে মোবাইলৰ বহুত পজিটিভ আছে গতিকে আপুনি মোবাইলটো পজিটিভলি ল'লে আপোনাৰ গোটেই লাইফ বনি যাব মোবাইলটো আপোনাৰ লাইফ বনাই দিব পাৰে তেনেকুৱা এটা গেজেট হয় এইটো এটা তেনেকুৱা এটা যন্ত্ৰ হয় মোবাইলটো গতিকে নেগেটিভ যদি কৰিব বিচাৰে তেনেহ'লে নিগেটিভো বহুত কৰিব পাৰে গতিকে আপোনাৰ নিজা মাইণ্ড মাইণ্ড ছেটটোৰ ওপৰত কথা যে আপুনি কেনেকে মোবাইলটো ইউজ কৰিব বিচাৰিছে কেনেকে আপুনি মোবাইলটোক ল'ব বিচাৰিছে মোবাইলটোৰ পৰা আপুনি উপকাৰী হ'ব বিচাৰিছে নে নে আপুনি মোবাইলটোৰ যোগেদি ধ্বংস হ'ব বিচাৰিছে গটো আপোনাৰ চইছ গতিকে সকলোৱে বেলেগ বেলেগ আছ গতিকে মই ভাৱো মোবাইলে মানুহক বহুত ওপৰলে উঠাই নিব পাৰে সকলো দিশতে মোবাইলে সহায় কৰিব পাৰে খালি আপুনি সদায় মোবাইলটো ভাল কামত ব্যৱহাৰ কৰক সৎ পথত ব্যৱহাৰ কৰক সদায় আপোনাৰ জীৱনটো সৎ সতত থাকিয়ে পাৰ হৈ যাব বাছ ইমানখিনিয়ে